মই যদি যাব পাৰো পৃথিৱীৰ যিকোনো ঠাইলৈ তেন্তে মই কোৰিয়াত যাব বিচাৰিম কাৰণ কোৰিয়াত মানুহখিনিয়ে ভাবে যে ইণ্ডিয়ান মানুহবোৰ অলপমান টল বুলি ভাবে মই তেনেকুৱাকৈ ভাবোঁ আৰু মই এইটো দেখুৱাব বিচাৰো যে ইণ্ডিয়ান মানুহবোৰ বিৰাটেই ভাল আমাৰ ভাৰতৰ মানুহবোৰ বিৰাটেই ভাল হয় অঁ এনেই তেওঁলোকে ভাল পায় আমাক বাৰু কিন্তু বাৰেই হওঁক বা ৰাতি নাইট বাৰ হওঁক বা বেলেগ জাগাত ৰেষ্ট্ৰিকশ্য়ন আছে কিছুমান যে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিক সোমাবলৈ নিদিয়ে আৰু এটা কথা মই দেখিছোঁ আমাৰ ৰঙবোৰ মিঠা বৰণীয়া ভাৰতবৰ্ষৰ হয় বহুত বগা বগা মানুহো আছে কিন্তু কোৰিয়াৰ মানুহখিনি মানে কয় আৰু মই এনেকে ইউটিউবত চাওঁতে গম পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনি মিঠা বৰণীয়া হয় আৰু তেওঁলোকৰ গাৰ কালাৰটো অলপমান ব্ৰাইট হয় কিন্তু আমাৰ চেন্নাই আৰু তামিলনাডুৰ ফালে তেওঁলোকক মানে বৰাবৰ টক্কৰ দিব পৰাকে বগা ৰঙটো আছে মই ক'ব পাৰোঁ আৰু আমাৰ মানুহবোৰ খুবেই ভাল আৰুএই আমাৰ ভালখিনি দেখুৱাবৰ কাৰণেই মই কোৰিয়াত যাব খুজিছোঁ যে কোৰিয়াত চাওঁক যে আমাৰ মানুহখিনি কিমান মই ইয়াৰে ভাৰতবৰ্ষৰ কলা সংস্কৃতি নিব খুজিছোঁ তাতে নিকেনে মই দেখুৱাব খুজিছোঁ কোৰিয়াত যে আমাৰ ভাৰতবৰ্ষৰ কলা সংস্কৃতি কিমানেই ভাল আৰু বহুতেই বাৰু লৈছে বাৰু কোৰিয়াৰ যে আমাৰ আধ্যাত্মিত দিশটো লৈছে যোগা কৰে তেওঁলোকে নিজৰ শৰীৰটো ঠিকে ৰাখিবৰ কাৰণে বহুতেই মানে বহুতেই কৰে আৰু তেওঁলোকৰ খাদ্যবোৰ খুবেই ভাল লাগে বাৰু মোৰ খাবৰ বৰ ইচ্ছা আছে যেনেকে কোৰিয়ান এটা খাদ্য আছে ডাম্পলিঙছ ম'ম বুলি কয় অসমীয়াত মোৰ খুবেই খাব ইচ্ছা আছে তেওঁলোকে মানে অলপ বেলেগেকৈ বনায় যেনেকৈ আমাৰ ইয়াতে মা মছলাবোৰ বেলেগ ভাৰতবৰ্ষত তেনেকে ঠিক কোৰিয়াতো বেলেগ মা মছলাবোৰ খাবলৈও ইচ্ছা আছে আৰু নতুন নতুন জেগাও ঘুৰিবলৈ ইচ্ছা আছে ভাৰতবৰ্ষৰ কলা সংস্কৃতিখিনি লৈকেনেই যাতে চাওঁক তাতে আমাৰ মানুহখিনি কিমানেই ভাল আৰু কোৰিয়াৰ এটা বস্তু মোৰ ভাল লাগিছে কিন্তু তেওঁলোকে আমাৰ মানুহখিনি গ'লে সন্মানটো খুবেই কৰে আৰু মৰমো খুবেই কৰে কিন্তু কিছুমানত ৰেষ্ট্ৰিকশ্য়ন তেওঁলোকে কৰে আৰু যে এইটো খুৱাব নোৱাৰিব এইটোত যাব নোৱাৰিব এতিয়া তেওঁলোকে কি কাৰণত কৰে মোৰ সেইটো খুবেই জানিবলৈ ইচ্ছা আছে কি কাৰণে ৰেষ্ট্ৰিকশ্য়ন দিছে যে আমি যাব নালাগে তেওঁলোকৰ সেইখিনি এৰিয়াত আৰু আৰু কোৰিয়াৰ কিছুমান মই ড্ৰামা চাই খুব ভাল পাওঁ মই ইউটিউবত চাই আছোঁ এইকেইদিনো চাই আছোঁ ড্ৰামাখিনি ভাল লাগে কিছুমান ষ্ট'ৰি আমাৰ ভাৰতবৰ্ষত ফিল্মবোৰ খুব কমেও মাত্ৰ দুই ঘণ্টা বা কেতিয়াবা তিনিঘণ্টা আঢ়ৈঘণ্টাৰ ভিতৰত হৈ যায় কিন্তু কোৰিয়ানত চৈব্বিছটা এপিছটদ বা ছয়ত্ৰিছতা এপিছটদ বা কেতিয়াবা চল্লিছটা এপিছ'দ তেনেকে থাকে কেতিয়াবা কেতিয়াবা আধাঘণ্টা এনেকে চাই চাই পেলাই শেষে হৈ যায় আমাৰ টিভি শ্ব'বিলাকত আকৌ কাইলৈ কি হ'ব কাইলৈ কি হ'ব এনেকুৱা লাগি থাকে তেওঁলোকৰ ষ্ট'ৰিবোৰ এনেকে পাই যাওঁ চালো বিৰাট ভাল লাগে ত' সেইবাবে মোৰ এবাৰ তেওঁলোকৰ কালছাৰটোও চাবলৈ মন আছে তেওঁলোকৰ কালছাৰটো কেনেকুৱা আমাৰ নিচিনাতকৈ একেবাৰেই ডিফৰেণ্ট নে অলপ অলপ মানে মিল খায় কাৰণ মই শুনিছোঁ অকণ অকণ মিল খায় বুলি ত' মোৰ খুবেই চাবলৈ মন কোৰিয়াত গৈকেনে যে কেনেকুৱা ধৰণৰ মিল আছে তাতে মোৰ লগৰ এজনীৰ পঢ়ি আছে তাতে বাৰু তায়ো কৈছে কোৰিয়া জাগাখিনি ভালেই ধুনীয়া জেগাখিনি মানুহখিনিও ভালেই খালী মই এবাৰ গৈ আহিকেনে গম পাম আৰু তাতে কেনেকুৱা যাম বুলিতো ভাবিছোঁ এতিয়া অহা বছৰ চাওঁ দুহেজাৰ চৌব্বিছ চনত যাবলৈ পাৰোঁ নেকি ভালে লাগিছে বাৰু এতিয়া মোৰ কোৰিয়াৰ কথা শুনিকেনে এতিয়া চাই ভাবিয়ে আছোঁ যে কোৰিয়ালে খুব সোনকালেই যাব পাৰিলে ভালেই হয়